অ বাইদেউ অ অ আপুনিতো প্ৰডাক্টটোত মানে আপুনিতো হেৰিটো দি আছে ধুনীয়াকৈ দি আছে মোক কিন্তু হেৰি অলপমানে বেছিটো ব্যৱসায় অলপ মানে বেছি ওপৰলৈ উঠাবলৈ মানে লাগে ন' অ সোনকালে মানে অ অ সেইটো বুজি পাইছোঁ বাৰু আমাৰ ফালৰ পৰা মানে সেই ট্ৰেক্টৰ এখন মানে দিম বুলি ভাবিছোঁ এতিয়া আমাৰ মানে প্ৰদাক্টটো মানে ভাল হ'ব আৰু ব্যৱসায়টো আগবাঢ়িব সোনকালেও হ'ব কম সময়তে হ'ব সেইকাৰণে আপুনি অ পথাৰত যিমানবোৰ শস্য যিমান দৰৱ পাতি লাগে ভিটামিন লাগে আমাৰ পৰা আমি যিমান পাৰোঁ সহায় কৰিম আপোনালোকে সহযোগ কৰিব যিমান পাৰে মানে সোনকালে মানে সোনকালে মানে দিবলৈ আৰু অ বুজি পাইছোঁ অ হয় হয় ঠিক আছে বাৰু যিমান পাৰোঁ হেৰি চেষ্টা কৰিম বাৰু